হয় গীত গাবৰ বাবে মই উৎসাহ নিশ্চয় প্ৰয়োজন কাৰণ মোক যদি মায়ে সেই ক্ষেত্ৰত উৎসাহ প্ৰদান নকৰিলেহেঁতেন কিন্তু তেতিয়া হয়তো মই আজি গীত গাবলৈ গীত এটা গাবলৈ সাহস নকৰিলোঁ হেতেন কাৰণ সৰুৰে পৰা তেওঁ মায় মোক উৎসাহ প্ৰদান কৰি যিকোনো অনুষ্ঠান প্ৰতিষ্ঠানত গান গাবলৈ আগবঢ়াই দিয়াৰ ফলস্বৰূপেহে মই আজি যিকোনো এখন মঞ্চতে কোনো ধৰণৰ ভয় নকৰাকৰাকৈ কোনো ধৰণৰ দিধা নকৰাকৈ এটা মাইকৰ সন্মুখত গৈ এটা গান গীত পৰিৱেশন কৰিব পাৰোঁ গতিকে গীত গাবৰ বাবে উৎসাহ অতিকৈ প্ৰয়োজনীয় বুলি ক'ব লাগিব